হয় কোনে কৈছেনো কিয়বা ক'লে হয় হয় কেনেকুৱা কাপোৰ বিচাৰিছে আপুনি কি কি বিচাৰিছে হয় নেকি আছে আছে সকলো পাব আপুনি আহিলেই হ'ল এদিন দাম পাটৰ কাপোৰৰ বাৰ বিশ পঁচিছক লৈকে আছে তাৰপিছত গামোচা এশ মানকৈ হ'ব আহিলে আহি যাবচোন আপুনি আপুনি আহিলে হ'ব হয় হয় হয় আছে আছে আছে আছে সকলো ধৰণৰ সাজ পাব হয় হয় আছে আপুনি আহিলেই হ'ব আহিব এদিন এদিন আহিব আছে বোৱা কাপোৰো পাব

অঁ বোৱা চেট

আহিব আহিব হয় নিশ্চয় আহিব